আমি জানো যে অসমখন বৈচিত্ৰপূৰ্ণ ঠাই জাতিগত ভাবেও হওঁক সাংস্কৃতিক ভাবেও হওঁক জাতিগত ফালৰ পৰা অসমখনত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰে বড়ো ৰাভা কছাৰী গাৰো তাৰপিছতে ব্ৰাহ্মণ আদি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক অসমতে বাস কৰে আৰু তেঁওলোকৰ যি সংস্কৃতি সেই সঙচ সেই সংস্কৃতিৰে প্ৰত্যেকৰে নিজস্ব নিজস্ব সংস্কৃতিৰে অসমীয়া সংস্কৃতিৰ বৰভেটিটো নিৰ্মাণ হৈছে আমাৰ যদি অসমৰ যিটো সাংস্কৃতিক পৰম্পৰাসমূহ চাবলৈ যাওঁ বা শিল্পীসুলভ পৰম্পৰাসমূহ চাবলৈ যাওঁ বিহুটো আমি প্ৰথমে বিহুৰ কথা ক'ব লাগিব বিহু তো বিহুৰ লগত জড়িত বিহুনৃত্য বিহুনাম সমূহৰ কথা আমি ক'ব লাগিব আৰু সেই সেইবোৰ তো সেইবোৰতো বা বিহুৰ লগত জড়িত বিভিন্ন লোকাচাৰ তাৰপিছতে লোক পৰম্পৰা ইত্যাদিবিলাকৰ কথা ক'ব লাগিব তো আমি যদি চাবলৈ যাওঁ বিহুটো অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে লোকে পালন কৰে আৰু তেওঁলোক তো তেঁওলোকে যেতিয়া বিহুটো সেই বিহু উৎসৱ পালন কৰে তাতে নিজস্ব উপাদান দেখে বিহুটো যিহেতু অসমীয়া কিন্তু অসমীয়া হ'লেও বিহুটো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে পালন কৰে কিয়নো তাতে বিভিন্ন জাতি জনগোষ্ঠীৰ উমৈহতীয়া উপাদান দেখা যায় যেনে আমি ক'ব পাৰো গৰু বিহুত যেতিয়া আমি গৰু গা ধুৱাও সেই পৰম্পৰাটো বড়ো কছাৰী ৰাভা তেঁওলোকেও কৰে অসমৰ মুছলমানসকলৰো বিভিন্ন থলুৱা যিসকল মুছলমান আছে তেওঁলোকেও সেই বহাগ বিহুৰ দিনা তো বহাগ গৰু বিহুৰ দিনা গৰু গা ধুৱায় গতিকে এইবোৰে অসমখনকে বৈচিত্ৰপূৰ্ণ তো বৈচিত্ৰ বৈচিত্ৰময় কৰি তুলিছে বৈচিত্ৰময় কৰি তুলিছে

তদুপৰি তো আমি তো বিভিন্ন যদি গীত শুনো সেই লোকগীত শুনো সেইবিলাকতো বিভিন্ন জাতি জনগোষ্ঠীৰ উপাদান পোৱা যায় বিভিন্ন জাতি জনগোষ্ঠীৰ লোকগীতৰ সুৰ সেইবোৰতে পোৱা যায় আৰু ইয়ে গোটেই অসমৰ জাতিটোক অসমীয়া জাতিটোক বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক অসমীয়া জাতি হিচাপে গঢ়ি তোলাত গঢ়ি তোলাত সহায় কৰিছে সাহিত্যই হওঁক সাহিত্যৰ ক্ষেত্ৰতো আমি যদি চাওঁ বিভিন্ন সাংস্কৃতিক উপাদানবোৰ বিভিন্ন সাংস্কৃতিক উপাদানবোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানবোৰ সাহিত্যত আহি পেলাই প্ৰৱেশ কৰিছে সেয়ে হওঁক বড়োয়ে হওঁক ৰাভায়ে হওঁক মিচিঙে হওঁক অসমীয়া ভাষাটোতো তো বড়ো ৰাভা গাৰো আদিকে আদি জনগোষ্ঠীক কেন্দ্ৰ কৰি উপন্যাস ৰচিত হৈছে বা গল্প কবিতা ৰচনা হৈছে আৰু তেওঁলোকে যি সাংস্কৃতিক উপাদান বা লোক উপাদান আছে সেইবোৰ সেইবোৰ আহি পেলাই অসম মানে অসমীয়া সাহিত্যত ভুমুকি মাৰিছেহি তদুপৰি সংগীতৰ ক্ষেত্ৰতো তো আমি অসমীয়া বিহুগীতটো ঐনিতমৰ সুৰ শুনা পাওঁ অসমীয়া বিহুগীতত ঝুমুৰৰ সুৰ শুনা পাওঁ অসমীয়া বিহুগীতত বাগৰুম্বাৰ সুৰ শুনা পাওঁ তাৰপিছতে নৃত্যৰ ক্ষেত্ৰতো যদি চাঁও গোটেই তো নৃত্যৰ যিটো তন্ময়তা সেই নৃত্যৰ তন্ময়তা অসমীয়া বিহুগীতেই হওঁক বা তো বড়ো ৰাভা সকলৰ বাগুৰুম বড়োসকলৰ বড়োসকলে বৈছাগু নৃত্যই হওঁক বা চাহ জনগোষ্ঠীৰ বাগৰুম্বাই হওঁক সকলোতে এটা ঐকতান শুনা যায় চিত্ৰকলাৰ ক্ষেত্ৰতো চাবলৈ গ'লে তো যদি আমি যদি চাঁও তেনেহ'লে আহোমসকলে আহোমসকলৰ যি চিত্ৰকলা তাতে উত্তৰ ভাৰতীয় চিত্ৰকলাৰ বৈশিষ্ট্য দেখিবলৈ পাওঁ বিশেষকৈ নাগৰিক শৈলীটোৰ গতিকে অসমীয়া যি পৰম্পৰা বা অসমীয়া যি সাংস্কৃতিক অসমৰ যি সাংস্কৃতিক দিশ অসমীয়া জাতিৰ যি সাংস্কৃতিক দিশ সেইবোৰ সেইবোৰত বিভিন্ন জাতি জনগোষ্ঠীৰ তো জাতি জনগোষ্ঠীৰ বা বিভিন্ন জনজাতিৰ উপাদানৰ তো ঐকতান শুনিবলৈ পোৱা যায়